কোনে কৈছে অঁ হয় নেকি কাক বিচাৰিছে

অঁ হয় অঁ অঁ হয় আহিব কেতিয়া আহিব

আমাৰ তিনিচুকীয়াত এইট আপুনি কি চাবলৈ আহিব চাওঁ ক'লেতো বহুতেই আছে তিনিচুকীয়াত হেৰি আমাৰ ডিব্ৰু চৈখোৱা অভয়াৰণ্য আছে তাৰপিছত ডিগবৈত তেল শোধনাগাৰ আছে আৰু মাৰ্ঘেৰিটাতো আছে এইটো কয়লা খনি এইবিলাকে চাব পাৰিব তিনিচুকীয়াত বিশেষ তেনেকৈ চাওঁ বুলি ক'লে ডিগবৈ তেল শোধনাগাৰটোতো অঁ এতিয়া ব্ৰিটিছৰ দিনতে সেইটো অঁ অঁ অঁ অঁ ৰিফাইনেৰী ৰিফাইনেৰী আও ডিব্ৰু চৈখোৱাতে চৈখোৱালৈ আপুনি চাওঁ ক'লে তাত দেওহাঁহ পাব বনৰীয়া ঘোঁৰা আছে আৰু অঁ অঁ অঁ এইবোৰে চাব পাৰিব আহিলে সহায় কৰিব পাৰিম আৰু অঁ অঁ আপুনি আহিলে কল কৰিব মই সহায় কৰিম